আমাৰ পাৰিবাৰিক ৰেচিপি কথা ক'ব গৈছোঁ আমাৰ পাৰিবাৰিক ৰেচিপি আলুৰ দম তো আলুৰ দমৰ ৰেচিপিটো আপোনালোকৰ লগ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আলুৰ দমটো প্ৰথমত আলুকেইটা বইল কৰি ল'ব লাগে তাৰপিছত আলুকেইটাৰ বাকলিকিটা গুচুৱাই আকৌ আলুকেইটাৰ অলপ তেলত ফ্ৰাই কৰি ল'ব লাগে তাৰপিছত আলুকেইটাক তেলৰপৰা উঠাই তাত তেজপাতা তাৰপিছত শুকান জলকীয়া আৰু এলাইচি দিব লাগে তাৰপিছত তাত মছলাকেইটা পিঁয়াজ জিৰা হালধি ধনিয়া সেইকেইটা মিক্স কৰি তেলত দি দিব লাগে তাৰপিছত মছলাকেইটা অলপ তেলত ভাজি ল'ব লাগে তাৰপিছত অলপ ভাজি আলুকেইটা তাত দি দিব লাগে আৰু আলুকেইটা দিয়াৰ পিছত অলপ তেলত ফ্ৰাই কৰি অলপ দেৰি থৈ দিব লাগে কম ষ্টীমত তাৰপিছত আলুকেইটা যেতিয়া চাব তাৰপৰা অকমান তেল ওলাইছে ওপৰত অলপ তেল ওলাই তাত দি দিব গৰম মছলা গৰম মছলা দিয়াৰ পিছত অলপ ফ্ৰাই কৰি গৰম চবতকৈ এটা মেইন ই হৈছে তাত গৰম পানী দিব লাগে তেতিয়া আলুৰ দমটো টেষ্ট হয় তেতিয়া ভালো লাগে খাবলৈ তাত অলপ গৰম পানী দি দি অলপ দেৰি ঢাকনি দি থ'ব লাগে তাৰপিছত যেতিয়া আলুকেইটা হ'ল গৰম পানী দি থৈ দিব পাঁচ দহ মিনিট তাৰপিছত চাব সেইটো হৈ গৈছে অকমান হৈ যোৱাৰ পিছত তাত এটা ইস্পিচিয়েল এটা মছলা আছে সেইটো আলুৰ দমৰ মেইন ৰেচিপিৰ সেইটো সেইটোত আমি জোৱাইন ফল বুলি কওঁ সেইটো দি দিওঁ আমি জোৱাইন ফলটো দিয়াৰ পিছত অলপ গৰম মছলাটোতো দিবই তাত আৰু কেইটামান এলাইচি গোটা গোটা দি দিলে সেইটো খাবলৈ বহুত ভাল লাগে এইটো হ'ল মোৰ ৰেচিপি ট্ৰাই কৰি চাব বহুত ভাল লাগে আমাৰ পাৰিবাৰিক ৰেচিপি এইটো অ' তাৰ লগত অলপ পুৰি হ'লেতো বেষ্ট মজা লাগে